অঁ অঁ গায়ক এতিয়া পাপনকে মতাটো ভাল হ'ব নেকি অঁ পাপনে গানবোৰো ভালকৈ গায় আৰু পইচাটো সি অলপ কমকৈ লয় ত' তাকে মাতিলে ভাল হ'ব নেকি

অঁ মিটিংখন আমি আয়োজন কৰিব লাগিব মই ফোন কৰিম বাৰু তেতিয়া সকলোৱে আহিব মিটিংখনৰ কাৰণে অঁ মিটিংখন হৈ যোৱাৰ পিছত অঁ এতিয়া তাইতে সব কথাখিনিবোৰ ক'ব লাগিব অঁ অঁ পইচা সি অলপ কমকৈ লয় বুলি কৈছে এতিয়া মানে সঠিকৈ জনা নাই সি কিমান পইচা ল'ব পইচাটো কমকৈ লয় বুলি অলপ গম পাইছো আৰু

অঁ খালি মিটিংখনত মই ফোন কৰিলে মানে সকলোকে আহিবলৈ অনুৰোধ জনালোঁ

অঁ ঠিক আছে

ঠিক আছে দিয়ক